একো কৰা নাই পাই চাহ একাপ খাই অকণমান বহিছোঁ তুমি অঁ ভাল ভাল কোৱা খবৰ কোৱা

অঁ মোৰো ভালেই কামেই কৰি আছোঁ বাৰু এতিয়া অফিচতো কৰি আছোঁ আৰু এনেই কিবা কিবি আৰু সৰু সুৰা তুমি জি এছ টি কি বনাইছা অঁ নিমকি বনোৱা নাই আজিকালি অঁ এইবাৰ মই বিহুত অৰ্ডাৰ দি দিম বাৰু তোমাক ঠিক আছে মই এবাৰ দুটামান লৈ দিম বাৰু ঠিক আছে অঁ কি কি আচাৰ বনাইছা বগৰী আৰু অঁ বিক্ৰী কৰিবা ন অঁ পেকেট নে বৈয়ামত অঁ কিমানকে দিছা অঁ অঁ ঠিক আছে বাৰু মোক দিবা দুপেকেটমান অঁ আৰু মই কাইলৈ অফিচত যাম আমাৰ অফিচৰ কিজনীও ল'ব চাগে এনে পেকেট যদি কৰিছা তুমি পেকেট কেইটকাকৈ দিছা অঁ ঠিক আছে দহটকীয়াতো কি আৰু একেবাৰে সৰু হ'ব চাগে অঁ ঠিক আছে মই আমাৰ অফিচত কেইজনী কম বাৰু সিহঁতে ল'ব চাগে অঁ অঁ ঠিক আছে অঁ এই তুমি টেঙা আচাৰটো বনাবাচোন সিহঁতি সেইটো খাইহে ভাল পায় আৰু এটা কাম কৰিবা আজিকালি হেৰি আকৌ চিকেনৰ আচাৰ বনাই নহয় ব্ৰইলাৰটো অঁ এইটো অঁ অঁ সেইটো বনাবাচোন আমাৰ ইয়াতে অলপ দিনৰ আগত এজনীয়ে এনেকে পেকেট কৰি বিক্ৰী কৰিছিলে পঞ্চাছ টকাকৈ লৈছিলে এপেকেটত গোটেইখিনি বনাই এতিয়া চবৰে আছে নে কি তোমাৰ ওচৰত অঁ ঠিক আছে সেই মই ইহঁতক কম বাৰু চবৰে এপেকেট এপেকেট ল'ব চাগে ইহঁতে তুমি দি থৈ যাবাহিনে আনিবকে লাগিব অঁ এই তুমি এটা কাম কৰিব মই সিহঁতক সুধি ল'ম কেইজনীক কেই পেকেট লাগে মই ৰাতিপুৱা অফিচ ওলাই যাওঁতেই তুমি মোক এই ৰাস্তাতে লগ কৰি পিনি কেই পেকেট লাগে মোক কৈ দিম তুমি মোক দি দিবা ঠিক আছে তাৰা পা পইচাটো আকৌ গধূলি মোক মোৰ পৰা লৈ যাবা আৰু পইচাটো তেনেহ'লে মই অনলাইনকে হ'লেও মাৰি দিম ঠিক আছে হ'ব ৰাখা হ'ব